অঁ মই মই আপোনাৰ এই মাথা বিষ হৈছে মানে মই সেইবাবে আপোনাৰ হেল্থ কেয়াৰ চেণ্টাৰলৈ মই ফোন কৰিলোঁ হয় মোৰ মানে এই দুদিনমানৰপৰা মানে পূৰা মাথা বিষ হৈছে পূৰা আজি অলপ যেনেতেনে ভাল পাইছোঁ সেইবাবে মই ডক্টৰৰ পৰামৰ্শ ল'ব নিবিচাৰিলোঁ কিন্তু এতিয়া বৰ বিষ ধৰিছে কিবা উপায় দিয়কচোন মোৰ বা কি হৈছে কওকচোন মই যাব বিচাৰোঁ আপোনাৰ ওচৰত অঁ সৰ্বপ্ৰথমে মোৰ মাথা বিষাইছে তাৰপিছত আপোনাৰ অকণমান জ্বৰ জ্বৰ ভাব হৈছে তাৰপিছত আৰু মাজে মাজে অকণমান পেটটো অকণমান পোৰণি লৈছে আৰু বমি বমি ভাব এটা হৈছে কওকচোন তাৰবিষয়ে মোৰ কি হৈছে হয় হয় হয় লৈছিলোঁ লৈছিলোঁ হয় নাই কৰা নাই নাই কৰা নাই কৰা হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় ঠিক আছে ঠিক আছে হয় হয়